হেল্ল' কলিতা হোটেল হয় নাই বাৰু অ' হয় ন অ' চাৰি তাৰিখে মানে পাৰ্টি এটা আছিলে অ' আপোনালোকৰ হোটেলতে অৰ্ডাৰটো দিম বুলি ভাবিছিলো অ' মানুহ মানে বিছজনমান হ'ব আৰু অ' অ' বিছজনমান অ' অ' আমাক মানে হেৰি চাউমিন লাগিলহেঁতেন ম'ম' বাৰ্গাৰ আৰু বিৰিয়ানি হয় হয় ডেলি অ' ডেলিভাৰীটো কৰি দিবচোন ঘৰতে কৰি দিব ডেলিভাৰীটো অ' অ' চাৰি তাৰিখে দিলে হ'ব চাৰি তাৰিখে তিনিটামান বজাত দি দিব অ' অ' তাতকৈ অকণমান আগত দিলে ভাল হয় আৰু লগৰখিনি মানে তিনিটামান বজাত আহিম বুলি কৈছে যে অ' অ' কিবা ডিছকাউণ্ট পাম নি বাৰু অ' অ' টেন পাৰ্চেণ্ট ন অ' পাম তেতিয়া ন টেন পাৰ্চেণ্ট ডিছকাউণ্ট অ' অ' ঠিক আছে হ'ব দিয়ক অ' ঠিক আছে চাৰি তাৰিখে কিন্তু পোৱাই দিব দেই অৰ্ডাৰটো টাইমত